সময়ৰ লগে লগে আপোনাৰ বাইকিং বা মটৰচাইকেল চলোৱাৰ দক্ষতা কেনেকৈ বিশুদ্ধ হৈছে যেতিয়া প্ৰথম বাইক চলা আৰম্ভ কৰিলোঁ তেতিয়া গিয়াৰ লগোৱা এক্সিলেটাৰ পকোৱা ক্লাছ দবোৱা এইবোৰ বিষয়ে ভালদৰে অৱগত নাছিলোঁ যেতিয়া লাহে লাহে বাইক চলাটো সকলোবোৰ ভালদৰে জানিলোঁ তেতিয়া বাইক চলাৰ ক্ষেত্ৰত প্ৰায়খিনি আয়ত্ব কৰিবলৈ সক্ষম হ'লোঁ বাইক এখন চলাব লগা হ'লে কেনেকৈ কি কৰিব লাগিব কেনেকৈ কেনেকৈ কণ্ট্ৰ'ল কৰিব লাগিব ক'ত কেনেকৈ ব্ৰেক মাৰিব লাগিব সেইবোৰ বিষয়ে ভালদৰে জনা হ'লোঁ বাইক এখন চলাব লগা হ'লে প্ৰথমতে নিজৰ লাইচেঞ্চ থকাটো খুবেই প্ৰয়োজন থাকিবই লাগিব লাইচেঞ্চখন তাৰপিছত বাইক যিখন বাইক চলাব সেইখন বাইকৰ আ আৰ চি মানে ৰেজিষ্ট্ৰেশ্যন নং আৰ চি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তাৰপিছত আপোনাৰ ইঞ্চুৰেঞ্চ পলুচন এইখিনি থকাটো জৰুৰী তেতিয়াই বাইক চলোৱাৰ ক্ষেত্ৰত সুবিধা হয় লগতে যেতিয়া আমি বাইক চলাবলৈ যাওঁ বাইক চলাবলৈ যোৱাৰ সময়ত হেলমেট হেলমেট পৰিধান কৰাটো বাধ্যতামূলক যদি আমি হেলমেট পৰিধান নকৰোঁ তেতিয়াহ'লে জৰিমনা বিহাটো ডাঙৰ কথা নহয় কিন্তু নিজৰ কেতিয়াবা যদি দুৰ্ঘটনাত পতিত হয় তেতিয়াহ'লে হেলমেট নথকাৰ সময় অৱস্থাত যিজন মানুহ বা ময়েই বাইক চলালে দুৰ্ঘটনা হ'লে সেইজনৰ বহুত বেয়াকৈ আঘাত পোৱাওঁ বা মৃত্যু পৰ্যন্ত হোৱাৰ আশংসা থাকে সেয়েহে হেলমেট পিন্ধাটো বহুতে জৰুৰী বাইক এখন চলাব শিকিয়াৰ সময়ত বহুতোখিনি যেতিয়া আমি লাইচেঞ্চৰ কাৰণে এপ্লাই কৰোঁ লাইচেঞ্চখন এপ্লাই কৰাৰ সময়ত বহুতো নিয়ম নীতি থাকে যেতিয়া আমি মেইন ৰ'ডত বা ম ঘৰৰ পৰা বাইকখন ওলালে ওলাই লৈ আহোঁ তেতিয়াহ'লে বহুতো নিয়ম কানুন জানিহে বাহিৰলৈ ওলাই লৈ আহিব লাগে বা বাইক চলাব লাগে

চলাত দক্ষতা কেনেকৈ বিকশিত হৈছে আপোনাৰ সময়ৰ লগে লগে সময়ে যেতিয়া মই বাইক চলোৱাৰ প্ৰথম প্ৰথম আৰম্ভ কৰিলোঁ তেতিয়া লাহে লাহে অলপ কম জানিছিলোঁ লাহে লাহে লাহে যেতিয়া বাইক চলোৱাৰ বিষয়ে বহুত ভালকৈ জানো কাৰণ কেনেকৈ জানো কাৰণ ট্ৰেফিক ৰুলখিনি শিকিব পাৰিছোঁ ট্ৰেফিক ৰুলখিনি জানিছোঁ ট্ৰেফিকৰ নিয়মখিনি জানিব পাৰিছোঁ আৰু বাইকখন চলাব লগা হ'লে কোনটো যোৱাৰ সময়ত কোনটো ছাইডে দি যাব লাগিব অহাৰ সময়ত কোনটো ছাইডে দি আহিব লাগিব আৰু ৰাতি যদি গাড়ী চলাইছোঁ যিটো আমাৰ হেডলাইটৰ আপাৰ ডিপাৰ তাত ক'ত কেনেকৈ ছিগনেল দিব লাগে আৰু টাৰ্ণিং ল'লে ক'ত কেনেকৈ ইণ্ডিকেট কোনটো ইণ্ডিকেটৰ কোন চাইডে মাৰিব লাগিব কোনটো টাৰ্ণিং ল'লে কোনটো টাৰ্ণিং ল'লে কোনটো কোনফালে মাৰিব লাগিব সেইখিনি শিকিব পাৰিছোঁ বাইক চলোৱাৰ সময়ত হেলমেট পৰিধান কৰা জোতা মোজা পিন্ধা পিন্ধাটো বহুত দৰকাৰী আৰু লগতে নিজৰ আৰ চি ইঞ্চুৰেঞ্চ পলুচন সেইবোৰ লোৱাটো জৰুৰী আৰু আজিকালি বহুতো ধৰ চৰকাৰে বহুতো ধৰণৰ ডিজিটেলি এপছ ওলাই দিছে আজিকালি কিছু ক্ষেত্ৰত ডকুমেণ্টছখিনি নহ'লেও ক'ব লগা নাই কাৰণ আজিকালি বহুতো ধৰণৰ আপডে'ট হৈ গৈছে এনেকুৱা আপডে'ট হৈছে চৰকাৰ পুলিচ প্ৰশাসন বা ট্ৰেফিক পুলিচসকলে যিহেতু কিবা কাৰণত আমাক গাড়ী ৰখাই দিয়ে সিহঁতে গাড়ীৰ নম্বৰটো মাৰিলে কাগজ পত্ৰ গাড়ীৰ সকলবোৰ বা বাইকখনৰ সকলোবোৰ ঠিক ঠাক আছেনে নাই সেইখিনি নিজেই সিহঁতে চাব পাৰে সময়ৰ লগে লগে আপোনাক বাইক চলা কথা কওঁতে ধৰ প্ৰথমতে হিৰ'ৰ বাইকত বাইক চলাবলৈ শিকিছিলোঁ আৰু এতিয়া বাইক বুলি ক'লে প্ৰায় সকলোবোৰ বৰ বাইকে চলাব পৰা দক্ষতা আহিছে চলাব পৰা চলাব পৰা হৈছোঁ এতিয়া আগতে ধৰ কম ৱেটৰ গাড়ী চলাইছিলোঁ এতিয়া হেভি ৱেটৰো বাইক চলাব পাৰোঁ আগতে কম ৱেটৰ বাইক চলাব পিৰিছিলোঁ ওৱান টুৱেণ্টি ফাইভ চি চি বা ওৱান থাৰ্টি ওৱান ফিফটি চি চি ৰ চলাইছিলোঁ কিন্তু এতিয়া থ্ৰী ফিফটিলৈকে চলাব পাৰোঁ আৰু মানে যিকোনো ৱেটৰ বাইক চলাব পৰা হৈছোঁ আগতে নিয়ম কানুন ভালদৰে জানা নাছিলোঁ প্ৰথম প্ৰথম কিন্তু এতিয়া লাইচেঞ্চ লাইচেঞ্চ ল'লোঁ আচলতে বাইক লোৱাৰ মই আচলতে বাইক লোৱাৰ আগতেহে মই লাইচেঞ্চৰ কাম কৰিছিলোঁ তেতিয়া বাইক চলোৱা শিকিছিলোঁ যদিও মই বাহিৰত ৰাস্তাত বাইক চলোৱা নাছিলোঁ বাইক চলোৱা শিকিছিলোঁ ফিল্ডত খেলপথাৰত শিকিছিলোঁ কিন্তু ৰ ৰাস্তাত বা মেইন ৰ'ডত যোৱা নাছিলোঁ লাইচেঞ্চৰ কাম কৰা হোৱাৰ পিছতহে বাইক ৰাস্তালৈ আনিছোঁ লাইচেঞ্চ লাইচেঞ্চ বনাৰ পিছতহে বাইক নিজা কৰি লৈছোঁ তেতিয়া বহুখিনি অভিজ্ঞতা হৈছে বাইক চলোৱাৰ বাইকৰ নিয়ম কানুন চলোৱাৰ নিয়ম কানুন জনা হৈছোঁ বহু ট্ৰেফিকত নিয়ম কানুন জনা জানিব পাৰিছোঁ তেতিয়া ৰাস্তাৰ মাজলৈ আহিছোঁ এনেকৈ বাইক চলাটো শিকিছোঁ মটৰচাইকেল চলাৰ দক্ষতা কেনেকুৱা বিকশিত হৈছে এনেকৈ মোৰ দক্ষতাখিনি বিকশিত হৈছে কাৰণ আগতে জনা নাছিলোঁ নিয়ম কানুন জনা নাছিলোঁ চলাবই জনা নাছিলোঁ চলাব জানা নাছিলোঁ এখন জানা হৈছোঁ ভালদৰে সেই আৰ দক্ষতা সেই সময় গৈ আছে আকৌ শিকিব পাৰিছোঁ ভালদৰে কেনেকৈ কিমান স্পীডত যাব গ'লে কণ্ট্ৰ'ল থাকে কিমান স্পীডত গ'লে কণ্ট্ৰলটো বাহিৰ হয় কণ্ট্ৰ'ল থাকে কিমান স্পীডৰ ওপৰত গ'লে কণ্ট্ৰলটো নাথাকে সেই দি নিজে চলাৰ লগত ডিপেণ্ড কৰে আচলতে বাইক জোৰে চলাব নালাগে কেতিয়াবা মানুহৰ ইমাৰ্জেঞ্চি থাকে তথাপিও ইমান জোৰে চলাব নালাগে বাইক বাইক লাহে লাহে চলাব লাগে ফিফটি স্পীডৰ ওপৰত যাবই নালাগে বাইক চলালে আচলতে এনেকৈ মোৰ নিজৰ ফালৰ পৰা কৈছোঁ মই ফিফটিৰ ওপৰত প্ৰায় নাযাওঁৱেই বাইক চলালে আৰু হেলমেট প্ৰয়োজন কৰাটো ভাল আৰু হেলমেট পৰিধান কৰাটো একদম মেইন আৰু ভাল দামী হেলমেট পৰিধান কৰা কৰিব লাগে আচলতে সেইখিনিয়ে আৰু এনেকৈয়ে আৰু মটৰচাইকেলৰ বিষয়ে বিকশিত হৈছে আৰু অলপ আগবাঢ়িছোঁ আগতকৈ বহুখিনি জনা হৈছোঁ বাইক চলাবলৈ সেই আৰু